এই অঞ্চলৰ শিক্ষাৰ্থীসকল ৰানিঙৰ লগত জড়িত হয় শিশুৱে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতেই সুস্থ হৈ থাকিবলৈ দৌৰাটো এক উৎকৃষ্ট উপায় বহু বিদ্যালয়ত দৌৰাটো এটা জনপ্ৰিয় কাম যিটো ল'ৰা ছোৱালীয়ে উপভোগ কৰে সেয়া শাৰীৰিক শিক্ষাৰ ক্লাছৰ জৰিয়তেই হওক ক্ৰীয়া দলত জৰিয়তেই হওক বা টেক এন ফিল্ডৰ দৰে মজাৰ অনুষ্ঠানৰ জৰিয়তেই হওক দৌৰাই সৰু ল'ৰা ছোৱালীক অসংখ্য ধৰণে সহায় কৰিব পাৰে হৃদযন্ত্ৰ স্বাস্থ্য উন্নত কৰে হাড় আৰু পেশী শক্তিশালী কৰে আত্মসন্মান আৰু আত্মবিশ্বাস বৃদ্ধি কৰে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে দলীয় কাম আৰু সামাজিক দক্ষতা বিকাশ কৰে বিদ্যালয়সমূহে প্ৰায়ে দৌৰা আৰু অন্যান্য শাৰিৰীক কাৰ্যকলাপ উৎসাহিত কৰে যাতে সুস্থ জীৱনশৈলী দলীয় কাম আৰু বন্ধুত্বপূৰ্ণ প্ৰতিযোগীতাৰ প্ৰসাৰ ঘটে আনকি কিছুমান বিদ্যালয়ত বিভিন্ন বয়স আৰু দক্ষতা স্তৰৰ বাবেও ৰানিং ক্লাব বা কাৰ্যসূচী আছে